মোৰ ঘৰ শিৱসাগৰত শিৱসাগৰৰ মাজমজিয়াত

জাংফাই হোটেলখনৰ পৰা মই অৰ্ডাৰ কৰিছিলো ছুইগীত ছুইগীত অৰ্ডাৰ দিছিলো সেইদিনা আছিলে প প্ৰচণ্ড বতাহ ধুমুহা সেই মাজতো ডেলিভাৰ কৰা ল'ৰাজনে মোৰ ঘৰত অতি সোনকালে দি থৈ গ'ল খাদ্য যোগান দি থৈ গ'ল সেইটো মোৰ ফালৰ পৰা বহুত ভাল এটা এক্সপিৰিয়েঞ্চ আৰু মোৰ সেই ল'ৰাটোৰ প্ৰতি এটা নিষ্ঠা সৰল অনুভৱ এটা জাগি উঠিলে ইমান বৰষুণতো ল'ৰাটোৱে যে ঘৰত আহি দি থৈ গ'ল এই খাদ্যখিনি আৰু ৰাতি বিয়লি এঘাৰমান বাজিছিল ৰাতি নিশা সেই নিশাত যে আহি পিনি দি থৈ গ'ল এইটো মোৰ এটা ভাল লগাৰ মুহূৰ্ত